মই নাভাবো যে আমাৰ আসমত যুৱ প্ৰজন্মক খেলত অংশগ্ৰহণ কৰিবলৈ পৰ্যাপ্ত পৰিমাণে উৎসাহিত কৰা নহয় বুলি আমাৰ অসমত চৰকাৰে বিভিন্ন উন্নয়নমূলক আৰু প্ৰতিযোগিতামূলক আঁচনি ৰূপায়ণ কৰি অসমৰ যুৱপ্ৰজন্মক বিভিন্ন খেলত অংশগ্ৰহণ কৰি অসম তথা আমাৰ ভাৰতবৰ্ষ নিজৰ দেশলৈ আৰু নিজৰ অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিব পৰাকৈ প্ৰতিভাসম্পন্ন বহুত খেলুৱৈক উৎসাহিত কৰিছে আৰু প্ৰয়োজনীয় পৰ্যাপ্ত পৰিমাণে চৰকাৰীগতভাৱে সা সুবিধাও প্ৰদান কৰিছে আৰু যিখিনি সা সুবিধা প্ৰদান কৰা হৈছে এই সা সুবিধাবিলাক পৰ্যাপ্ত পৰিমাণে হয় আমাৰ অসমত যিখিনি খেল আছে আমাৰ অসমত কিছুমান থলুৱা খেল আছে যেনে চেংগুটি টাংগুটি এই খেলবিলাক মই ভাবো যদি অলপ বহলভিত্তিক ৰাজ্যিক ভিত্তিত অনুষ্ঠিত কৰিব পৰা যায় তেতিয়া আমাৰ ৰাজ্যৰ নিদিষ্ট গুণ গৰিমা বৃদ্ধি হ'ব এইবিলাক প্ৰচাৰ কৰিবৰ কাৰণে বৰ্তমান সহজে উপলদ্ধ ছ'চিয়েল মেডিয়াৰ সহায় ল'ব লাগে তেতিয়া আমাৰ আমাৰ প্ৰয়োজনীয় এইবিলাক আমি সমাজৰ আগত প্ৰদৰ্শিত কৰি পেলায় সুনাম কঢ়িয়াই আনিব পাৰিম